কিছুমান বা সকলো নৃত্য কেৱল মহিলাৰ বাবেহে বুলি নহয় নৃত্য বুলি ক'লে সকলোৱে কেতিয়াবা সত্ৰীয়া নৃত্য বুলি ক'লে ল'ৰাও মহিলাও পুৰুষো সকলোৱেেই কৰিব পাৰে সত্ৰীয়া নৃত্যটো মহিলা আৰু পুৰুষ সকলোৱে কৰি কৰোঁ বুলি ভাবিব পাৰে কেতিয়াবা বিহু নৃত্যৰ কথা ক'লে মানে বিহু নৃত্যটোত নাচিব লাগে মহিলা আৰু ঢোলৰ কাৰণে হয় পুৰুষ কিন্তু সত্ৰীয়া নৃত্যটোত নৃত্য একেটাই তাত মহিলাও সংযোগ হ'ব পাৰে আৰু পুৰুষো সংযোগ হ'ব পাৰে সেইকাৰণে কিছুমান নৃত্যৰ কাৰণে বাৰু মহিলা প্ৰয়োজনীয় আৰু কিছুমান নৃত্যৰ কাৰণে পুৰুষৰ প্ৰয়োজন সেইকাৰণে মহিলা আৰু পুৰুষ বুলি কোনো কথা নাই ইয়াত আৰু নৃত্যটো নৃত্যই কেতিয়াবা সত্ৰীয়া নৃত্যত মহিলা পুৰুষ দুৰুইয়ে কৰিবলগীয়া হয় বিহু নৃত্যতটোো নোৱাৰি বাৰু বিহু নৃত্যটো কেতিয়াবা নৃত্য মন যদি যদি পুৰুষেও ভাবে বোলে মই বিহু নাই কিন্তু শুৱনি নহয় বিহু নৃত্যটো পুৰুষৰ দ্বাৰা শুৱনি নহয় সেইটো মহিলাৰ দ্বাৰাহে শুৱনি হয় আৰু বিু সতীয়া নৃত্যটোত আকৌ মহিলাও শুৱনি আৰু পুৰুষৰো শুৱনি সটো কাৰণে নৃত্যটো সদায় নৃত্যই কিন্তু তাৰ মাজত মহিলা পুৰুষ সকলোৱে নিজৰ নিজৰ মনৰোভাৱটোক প্ৰকাশ কৰি নিজৰ মনৰ কথা নৃত্যতো সদায় নিজৰ নিজৰ কথা কিন্তু কিছুমান ক্ষেত্ৰত পুৰুষ আৰু কিছুমান ক্ষেত্ৰত মহিলা কিছুমান নৃত্যত পুৰুষ কিছুমান নৃত্যত মহিলা আৰু মোৰ চিনাকি পুৰুষ পুৰুষ নৃত্যশিল্পী বুলি ক'বলৈ হ'লে তেনেকুৱা কোনো নাই বাৰু কিন্তু তথাপিতো মানে সকলোৱে সমান ইয়াত মানে আৰু কেতিয়াবা ঢোলৰ চেওত কেতিয়াবা ছোৱালীও ঢুলীয়া হ'বলগীয়া হয় এতিয়াবা মহ মানে ছোৱালী মানুহ বিশেষকে মহিলা বুলি নহয় আৰু ছোৱালী মানুহ ছোৱালী মানুহ ঢুলীয়া হ'ব পাৰে কিন্তু পুৰুষ পুৰুষ কেতিয়াও নাচনি হ'ব নোৱাৰে ন কিন্তু আজি আজিৰ যুগত মানে আধুনিক যুগত এতিয়া সমাজত মানে সকলোৱে দেখা কথা কেতিয়াবা ছোৱালী মানুহো এটা টিম ওলায় ঢুলীয়া ঢোল বজোৱা এটা ট মানে বিহুৰ এটা টিম ওলায় ঢোল বজোৱা এটা টিম ওলায় ঢোলৰ এটা টীম নাচৰ এটা টীম আৰু টকা নাচ মানে বিহু নাচ বুলি ক'লে বিহু নৃত্য বুলি ক'লে মাইকী মানুহে মানে নাচিব আৰু মতা মানুহে ঢল ঢোল বজাব কিন্তু সত্ৰীয়া নৃত্যটোত মানে সকলোৱে মহিলাইোও নৃত্য কৰিব পাৰে ছোৱালী মানুহেও নৃত্য কৰিব কৰ্মশালাতটো ল'ৰা ছোৱালী বুলি কোনো কথা নাই ন ল'ৰাও যাব পাৰে ছোৱালীও যাব পাৰে কৰ্মশালাত আৰু যেতিয়া কৰ্মশালা এটা অনুষ্ঠিত হয় তেতিয়া মানে পুৰুষো সত্ৰীয়া নৃত্যত সত্ৰীয়া নৃত্যত পুৰুষ মহিলা সকলোকে দৰকাৰ হয় আৰু বিশেষকে ভাওনা প্ৰদৰ্শন ভাওনা প্ৰদৰ্শনততো মাইকীটো কেতিয়া মাইকী মানে মাইকী মানুহ যেতিয়া মাইকী মানে মহিলা এটা চৰিত্ৰ থাকে সেই চৰিত্ৰটোত মাইকী মানুহেই হয় মতা মানুহেই মাইকী হয় কিন্তু আমাৰ অসমীয়া সমাজত সেইটো নহয় কিন্তু এটা ভাওনা প্ৰদৰ্শন কৰিলেতো যেতিয়া মহিলা এজনী থাকিব তেতিয়াতো পুৰুষেই মহিলা হ'বলগীয়া হয় আৰু কেতিয়াও মহিলাকতো সেইকণ স্থান দিয়া নহয় ন নামঘৰ ভিতৰত এটা ভাওনা প্ৰদৰ্শন কৰিবৰ কাৰণেটোো দিয়া নহয় সেইটো কাৰণে কিছুমান কিছুমান নৃত্যত কেৱল মহিলাৰহে মহিলাৰ বাবেহে হয় আৰু কিছুমান নৃত্যৰ কাৰণে পুৰুষহে হয় পুৰুষৰ অধিকাৰটো বেছি হয় আৰু বিশেষকে ভাওনাটোত পুৰুষৰে অধিক পুৰুষৰ বাবেহে হয় মানে সেইটো ভাওনা প্ৰদৰ্শন কৰিবৰ কাৰণে সেইটো নৃত্য কৰিবৰ কাৰণে পুৰুষৰ প্ৰয়োজন হয় যেনে বিহু নৃত্য কৰিবৰ কাৰণে মহিলাৰ প্ৰয়োজন হয় কিছুমান সকলো নৃত্যৰ কাৰণে মানে মহিলাও বেলেগ হয় আৰু পুৰুষো বেলেগ হয় সকলোৰে মদ বেলেগ বেলেগ সেইটো কাৰণে মই ভাবোঁ কিছুমান বা সকলো নৃত্য কেৱল মহিলাৰ বাবেহে বুলি নাভাবোঁ মানে মহিলাটোো কেতিয়াবা নাথাকিবও পাৰে আৰু পুৰুষো কেতিয়াবা নাথাকিবও পাৰে পুৰুষৰ স্থানটো মহিলাই ল'ব নোৱাৰে বা মহিলাৰ স্থানটো পুৰুষে ল'ব নোৱাৰে সটো কাৰণে মহিলাৰ কামটো মহিলা আৰু পুৰুষৰ কামটো পুৰুষ আৰু ঠিক তেনেকে নৃত্যটোৰ কাৰণে যো কিছুমান নৃত্যৰ কাৰণে মহিলা টো উপযোগী কিছুমান নৃত্যৰ কাৰণে পুৰুষ উপযোগী সেইটো কাৰণে কওঁ আৰু মই মানে সকলো পুৰুষ মহিলা একে বুলি নেভাবোঁ আৰু সেইটো বেলেগ বেলেগ নৃত্যৰ কাৰণে বেলেগ বেলেগ কামতো বেলেগ বেলেগ পুৰুষৰ কাম পুৰুষৰ বেলেগ বেলেগ কাম থাকে মহিলাৰো বেলেগ বেলেগ কাম থাকে সেইটো কাৰণে সকলোৰে কামবোৰ বেলেগ বেলেগ যিহেতু মতামতো বেলেগ বেলেগ আৰু কামো বেলেগ মতামতো বেলেগ চিন্তাধাৰা বেলেগ সেইটো কাৰণে নৃত্যও বেলেগ বুলি ভাবোঁ আৰু